ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ফাকুৱা ৰঙৰ উৎসৱ বুলি কোৱা হয় ৰং ধেমালি কৰাৰ কাৰণে তাক ৰঙৰ উৎসৱ বুলি কোৱা হয় ঠিক তেনেকৈ বিহুটো অসমৰ আমাৰ জাতীয় উৎসৱ যেনে ব'হাগ বিহু মাঘৰ বিহু কাতি বিহু ব'হাগ বিহুত ৰং ধেমালি কৰা হয় গতিকে ৰঙালী বিহু বুলিও কোৱা হয় আৰু মাঘৰ বিহুত সকলোৰে ঘৰত এমুঠি খাবলৈ থকাৰ কাৰণে ভোগালী বিহু বুলি কোৱা হয় আৰু কাতি বিহুটোত কাতি মাহত কৰা কাৰণে কঙালী হয় গতিকে তাক কাতি বিহু বুলি কোৱা হয় ঠিক তেনেদৰে ৰাস উৎসৱ অসমত প্ৰচলিত বৃন্দাবনত কৃষ্ণই কেনেকৈ গোপীৰ লগত ৰাসলীলা কৰিছিল তাৰে এটা জীৱনৰ কাহিনীবিলাক অসমত প্ৰচলিত এতিয়াও হৈ আছে ৰাস উৎসৱ আৰু পোন্ধৰ আগষ্টটোও হৈছে দেশৰ স্বাধীন হোৱা দিনটোকে পোন্ধৰ আগষ্ট বুলি কোৱা হয় এই পোন্ধৰ আগষ্টতে আমাৰ ভাৰত স্বাধীন হৈছিলে ঠিক তেনেদৰে দেৱালী এটা উৎসৱ পোহৰৰ উৎসৱ বুলি কোৱা হয় সেই দিনটোতে ৰাম বনবাসৰ পৰা সীতাক লৈ ৰাজ্যলৈ উভতি আহিছিল গতিকে সেই দিনটোত অযোধ্যাবাসীয়ে খুব আনন্দেৰে বাট চাই আছিলে আৰু মানে আনন্দ পোৱাৰ কাৰণে পোহৰৰ উৎসৱ বুলি কোৱা হয় দুৰ্গা পূজাও তেনেধৰণে অসমত পালন কৰা হয় অনান্য দেশতো কৰে তথাপিও আমাৰ অসমত প্ৰচলিত বুলি ক'ব পাৰি তাত নেপালী জাতিৰ মানুহে সিহঁতৰ পূজা বুলি মূৰ্তি আনি মূৰ্তি পূজা কৰা হয় আৰু বিভিন্ন ধৰণৰ দোকান পোহাৰত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় ইত্যাদি ইত্যাদি ছট পূজাটো হৈছে বঙালী জনগোষ্ঠীয়ে পালন কৰা এটা পূজা ছট সিহঁতৰ এই পূজাটোত আদা হালধি আনৰস কল কুঁহিয়াৰ ইত্যাদি বহুবিধ দ্ৰব্য সামগ্ৰীৰে এই পূজাটো পালন কৰে কৰম পূজাটোও ঠিক তেনেকুৱা ধৰণৰ বুলি ক'লেও বেয়া নহয় তেনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ পিনে তেওঁলোকে পানীত পূজা কৰে বাথৌ পূজাটো হৈছে বড়োসকলৰ বড়ো জনগোষ্ঠীৰ এটা উৎসৱ এই পূজাত তেখেতলোকে ডাঙৰকৈ পাতে তেখেতলোকৰ এটা এইটো জনপ্ৰিয় পূজা আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ এইটো এটা বিহু মাঘ বিহু ফাগুন মাহৰ প্ৰথম বুধবাৰত সিহঁতে এই বিহুটো পালন কৰে ঢোল ডগৰ বজাই ফুৰ্তি কৰি সিহঁতে ঘৰৰ সবাই মিলি অপায় অমংগল দূৰ কৰি তেওঁলোকৰ এই বিহুটো পালন কৰে ছাব্বিছ জানুৱাৰীটো হৈছে এটা গণতন্ত্ৰ দিৱস বিশ্ব পৰিবেশ দিৱস এই দিৱসত গছ পুলি ৰোপন কৰা হয় দুই অক্টোবৰ ইয়াক গান্ধী জয়ন্তী বুলি কোৱা হয় মহাত্মা গান্ধীৰ জন্মদিন কাৰণে ইয়াক গান্ধী জয়ন্তী বুলি কোৱা হয় শিশু দিৱস জৱহৰলাল নেহৰুৰ জন্ম দিনটোকে শিশু দিৱস বুলি কোৱা হয় শিক্ষক দিৱস স্বামী বিবেকানন্দৰ শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বামী তেখেত তেখেতৰ শিক্ষক দিৱসৰ তেখেতৰ জন্মদিনটো শিক্ষক দিৱস বুলি পালন কৰা হয়